টেকন'ল'জী ক্ষতিকাৰক বুলি ক'লে তাৰ প্ৰভাৱসমূহ দেখিবলৈ পোৱা যায় যেনেকৈ আজিকালি সৰু বসয়ৰ পৰাই ল'ৰা ছোৱালীয়ে মোবাইল ব্যৱহাৰ কৰে সেই মোবাইলৰ পৰা ল'ৰা ছোৱালী অনেক সময় লোকচান হয় সময় লোকচানৰ উপৰিও তেওঁলোকে অধ্যয়ন কৰা অৱস্থাত তাৰ সময় লোকচান কৰাৰ উপৰিও তেওঁলোকে ইমান সময় সময়তকৈ বেছি ব্যৱহাৰ কৰে যে যাৰ বাবে এই মানুহৰ কাণৰ বিষ হ'ব পাৰে চকুৰ ক্ষতি হ'ব পাৰে ত' এই সময় নষ্ট হোৱাতোটো স্বাভাৱিক আৰু বিভিন্ন ধৰণৰ ভাল হওক বেয়া হওক বা টেকন'ল'জীৰ এই এই প্ৰভাৱ পৰিছে আৰু যে এই টেকন'ল'জী বুলি ক'লে এই শিশুসকলে অনেক ক্ষেত্ৰত বহুত শিশুক দেখিবলৈ পোৱা যায় যে তেওঁলোকে এই ভাল কামতে ব্যৱহাৰ কৰে কোনোবাই কিতাপ পঢ়া ক্ষেত্ৰতো ব্যৱহাৰ কৰে কিন্তু তাৰ পৰিৱৰ্তে এচামে অকল আজিকালি এইবিলাক টি এই চিনেমা টেনেমা চাই সময় এই ক্ষতি কৰিছে যিটো শিশুসকলে এই সেইটো কৰিব নালাগে কোনোবা সময়ত অকণমান মনোৰঞ্জনৰ কাৰণে চাব লাগে বা অভিভাৱকসকলো তেওঁলোকক ক'ব লাগে কথাটো যে ইয়াৰ উপযোগীতা কি আৰু অনুপযোগী কি কাৰণে সেইটো শিশুসকলক বুজাই দিয়াতো উচিত বুলি মই ভাবোঁ